নিৰান্নব্বৈ লাখ নিৰান্নব্বৈ হাজাৰ নশ নিৰান্নব্বৈ আশী লাখ সত্তৰ হাজাৰ ছশ ষাঠি লাখ আশী হাজাৰ সাতশ সত্তৰ লাখ চৈধ্য হাজাৰ দুশ তিনি পাঁচ লাখ ষাঠী হাজাৰ তিনিশ দুই